আকৌ সূতাটো তিতি গ'লে বৰ মহি যায় বৰ মহি গ'লে পব্লেম হয় ব'বলৈও দিগদাৰ হয় আকৌ সূতাডাল যোৰা লগাবলেও দিগদাৰ হয় বৰষুণৰ পানী পৰে পৰি যদি বহুতখিনি অসুবিধা কৰি দিয়ে যদি কেতিয়াবা এন্দুৰ কুটি দিয়ে কুটি দিয়ে তেনেকে তিতিলে তাঁতখন ব'বলে বহুত অসুবিধা হয় যদিও তাৰ যোৰা দি বওঁ তেতিয়া কাপোৰখন দেখিবলৈ বেয়া লাগে ল'বলৈও বেয়া লাগে বৰবিলাক কুটি দিলে যোৰা লগাবলে দিগদাৰ হয় আৰু কেনেবাকে যদি কিবা বৈ থাকোঁতে চেকা লাগে তেতিয়াও কাপোৰখন দেখিবলৈ বেয়া হয় কেতিয়াবা বৈ থাকোঁতে যদি পটককে ওচৰৰে সৰু ল'ৰা ছোৱালী আহে সিহঁতেটো নাজানে তেতিয়া কেনেবাকে যদি সিহঁতে কিবা খাই থাকে হাতত চকলেট খাই থাকে বা কিবা মৰ্টন চৰ্টন খাই থাকে সেই তাঁতখন কাপোৰটোত যদি চুই দিয়ে হাতটো লগাই দিলে সেই দাগটো বহি যায় তেতিয়া কাপোৰখন দেখিবলৈ বেয়া হয় কিছুমান ল'ৰা সৰু ল'ৰাই নাজানে পটককে বৈ থাকোঁতে আহি কোনোবা এপাকত চুই যায় তললে মূৰ কৈ যদি ফুল বাচি থকা হয় তেতিয়া পটককে দেখা নাযায় সেনেকে যদি চুই পিনে দাগটো লগাই দিয়ে তেতিয়া কাপোৰখন বৈ হোৱাৰ পিছত দাগটো থাকি যায় যদি দাগটো নাযায় তেতিয়া কাপোৰখন দেখিবলৈ বেয়া লাগে দাগ চাক নালাগিলে মানে কাপোৰখন বোৱা পিছত দেখিবলৈও ভাল লাগে ল'বলেও ভাল লাগে যদি দাগ থাকে বা বৈ থাকোঁতেও কিছুমান বোৱা ডখৰো কেতিয়াবা কুটি যায় এনেকুৱা বা এন্দুৱে কুটা যায় সেইবিলাক ল'বলে অলপ বেয়া লাগে কাপোৰখন দেখিবলৈও বেয়া লাগে আকৌ কেতিয়াবা বৈ থাকোঁতে বহুতখিনি সূতাও চিগে হেৰিয়াত লাগি বা ক'ৰবাত লাগি পেনে সেনেকেও বেয়া লাগে ল'বলেই বেয়া লাগে মানে শালখন যদি বৰষুণ নোপোৱা জেগাত ধুনীয়াকে পাতি লোৱা হয় তেতিয়া ব'বলৈয়ো ভাল আকৌ কাপোৰবিলাকো তেতিয়া ধুনীয়া হয় এন্দুৰ তেনেকে কুটি দিলে মানে দিগদাৰ হয় আকৌ কেতিয়াবা বৈ বৈ থকাটো কিছুমান সৰু ল'ৰাই কেতিয়াবা পটকে ব্লেট চিলেট লৈ থাকিলে সেনেকেও যদি মাৰি দিয়ে তেতিয়াও কাপোৰখন দেখিবলৈ বেয়া লাগে ল'বলে অসুবিধা হয় আকৌ এনেকুৱা হয় বৈ থাকোঁতে কিছুমান পটককে যদি সূতাডাল মানে এনেকে মুঠি কৰি চিঙি দিয়ে তেতিয়াও বহুতখিনি অসুবিধা হয় ব'বলে সূতাটো আকৌ যোৰা লগাব লাগে যোৰা লগাই আকৌ ৰাছত ভৰাব লগা হয় সেনেকেহে ব'ব পৰা যায় নহ'লে ব'বলৈও পব্লেম ফুল বাচিবলেও পব্লেম হয় মানে বহুতখিনি কৰিবলৈ পব্লেম হয় আকৌ ফুল বছাতো অসুবিধা হয় আকৌ বোলে পটককে খৰকে বওঁ কৈছোঁ তেতিয়াও ব'বলে অকমান প্ৰব্লেম হয় যদি সূতাডালেই চিগি থাকে বা মাজতে যদি দাগটোও বহি যায় তেতিয়া মাজত দাগ বহি গ'লে খন যদি দাগটো যদি কেনেবাকে নগৈছে তেতিয়া বেয়া হয় কেতিয়াবা ফুল বাচোঁতেও সূতা চিঙে তেতিয়াও অসুবিধা হয় ফুলটো বাচি থাকোঁতে যদি সূতাডাল ছিগি থাকে ছিগি যায় আকৌ সূতাডাল যোৰা লগাই আকৌ হেৰি কৰি মেলি তেতিয়া আকৌ ভাল কৰি ব'ব লগা হয় ফুল বাচিব লগা হয় তেনেকে বহুতখিনিয়ে পব্লেম হয় তেনেকুৱাত কেতিয়াবা নিজেও বৈ থাকোঁতেও সূতা সূতাডাল চিগি যায় তেতিয়াও আকৌ যোৰা লগাই সেইটো ব'ব লগা হয় যদি সূতা নিচিঙাকে নিচিঙিলে মানে ধুনীয়াকে কাপোৰখন বৈ যাবও পৰা হয় কাপোৰখন আকৌ মাজত তেনেকুৱা মানে সূতা জইন দিলে মানেতো অলপ অলপ বুজা যায় যে সূতাটো জইন দিয়া হৈছে তেনেকে তেতিয়া কাপোৰখন দেখিবলৈও বেয়া লাগে ল'লেও কাপোৰখন ভাল নালাগে লৈ পিনে যদি একদম মিহি হয় কাপোৰটো তেতিয়া লৈও ভাল লাগে দেখিও ভাল লাগে কাৰবাক দৰকাৰ হৈছে বিকিছোঁ তেতিয়াও বিকিবলৈও ভাল লাগে যদি সূতাটো যদি চিগি যায় জইন দি দি যদি ব'ব লগা হয় তেতিয়া কাপোৰখন দেখিবলৈও বেয়া হয় কোনোবাই যদি নিওঁ বুলি আহে তেতিয়া নিবলে অহা মানুহেও অলপ ল'বলে বেয়া পায় তাতো জইন দিয়া বা দাগ থাকে বা কিবা থাকে তেতিয়া মানে বহুতেই পব্লেম হয় বৰষুণ পৰিলেও যদি বৈ থাকোঁতে বৰষুণ দিলে বৰষুণত পানী পৰে তেতিয়াও দিগদাৰ হয় যদি সেইখন বৰষুণৰ পানী পৰিলে যদি সেইখন তাঁতখন ভালকে যদি শুকাব নিদিও তেতিয়া কাপোৰটো বৰ মহি যায় বৰ মহি গ'লে কাপোৰখন দেখিবলৈ বেয়া লাগে ল'বলেও বেয়া লাগিব আকৌ যদি বিকিম বুলি ভাবোঁ তেতিয়া বিকিবলেও বেয়া লাগিব যোনবিলাক ল'বলে আহিব সেইটো ল'বলেও বেয়া লাগিব কাপোৰখন যদি বৰ মহি যায় মাজতে যদি ক'লা দাগ পৰি যায় বা কিবা চকলেট টকলেট লাগি যায় তেতিয়া বহুত পব্লেম হয় যদি বোলে একো নাই বৰষুণত তিতা নাই বা কুটা নাই তেতিয়া বিকিবলেও ভাল লাগিব ল'বলৈ অহা মানুহে লৈয়ো ভাল পাব সেইবিলাকত দাম ক'বলৈও ভাল লাগিব দামটো যদি একো কাপোৰখন মানে দাগ নাথাকে বা চিগা নাথাকে বা কিবা একো মানে যদি নাথাকে ধুনীয়া কাপোৰখন যদি মিহি হয় তেতিয়া দেখি কাপোৰখন ভাল লাগে লওঁ বুলি ক'লেও ভাল লাগে ক'ৰবাত মানে লৈ যাওঁ বুলি ক'লেও কাপোৰখন ভাল লাগে লৈ যাবলৈ